মই সৰুকালৰপৰাই খেলা ধূলা কৰি ভাল পাওঁ যিটো নেকি মোৰ জীৱনৰ একমাত্ৰ ভাললগা বিষয় মই বহুত স্কুলৰপৰা বহু বহুতো টুৰ্ণামেণ্টো খেলিলোঁ দৌৰ জাম্প কাবাডী ভলীবল কি আটাইতকৈ মোৰ ভাললগা হৈছে দৌৰেই দৌৰটো মোৰ জীৱনৰ একমাত্ৰ খেল বুলিয়েই মই ধৰি আহিছোঁ কিন্তু আজিকালি দেখিছোঁ যে বহুতো ল'ৰা ছোৱালী মোবাইল ওলাল ওলোৱাৰপৰাই মোবাইলতে ব্যস্ত হৈ থাকে এইটো কিছুমানৰ কামত ধৰি লওক সেইটো নহ'বও পাৰে ঘৰৰ কিছুমান পৰিস্থিতি দেখা দিয়ে সেইবাবেহে খেলৰ প্ৰতি আগ্ৰহ থাকিলেও কৰিব নোৱাৰে মই এতিয়াও মাজে সময়ে দৌৰেই হওক বা জাম্পেই হওক ভলীবলেই হওক খেলি থাকোঁ কাৰণ ভালপোৱা বস্তুটো ইমান সহজে এৰি দিব নোৱাৰি সেইবাবেহে মই সৰু ল'ৰা ছোৱালীবিলাক বা মোতকৈ সৰুবিলাকক এতিয়াও কওঁ যে খেলৰ ওপৰত নিৰ্ভৰ কৰি হয়তো বহুতে আজি চাকৰিও পাইছে আৰ্মিতে হওক বা আচাম পুলিচতে হওক য'তেই নহওক খেলৰ ওপৰত ভিত্তি কৰিও বহুতে ধৰি লওক চাকৰি এটা পাইছে সেইটো কাৰণে আজিকালি ল'ৰা ছোৱালীবিলাক মই এইটো কথাই কওঁ যে কামৰ বাহিৰেও খেলা ধূলা খেলা ধূলাটো কৰি থাক হয়তো এদিন তোৰ কপালতো কিবা এটা হ'ব পাৰে এনেকৈ কওঁ আৰু কিন্তু মোৰ খেলাৰ ভিতৰত দৌৰটোৱে এক নম্বৰ মানে মোৰ ভালপোৱা খেল আছিলে